বৰ বিশেষ অসমীয়া চিনেমা চোৱা নহয় যদিও মানে কিছুমান যোনবিলাকৰ ভাল ৰিভিও পোৱা যায় সেইসমূহ অসমীয়া চিনেমা পৰাপক্ষত চোৱা হয় আৰু সেই ক্ষেত্ৰত আগতে চাইছিলোঁ এখন আমিষ আৰু এইবাৰ চাইছোঁ ৰঘুপতি শেহতীয়াকৈ চোৱাখন হৈছে ৰঘুপতি ৰঘুপতি চাই এটাই বুজিলোঁ যে অসমীয়া চিনেমাৰ ভাল দিন ঘূৰি আহিছে সেইটো প্ৰথম কথা দ্বিতীয়তে কমাৰ্চিয়েল দিশটোৰপৰা চাবলৈ গ'লে এই কথাষাৰৰ ওপৰত বিশ্বাস জন্মিছে যে আৰু অকণমান পাব্লিচিটি আদিত জোৰ দিলে অসমীয়া চিনেমাই সহজেই মেইনষ্ট্ৰীম বলিউদৰ ইণ্ডাষ্ট্ৰীৰ লগত সহযোগ বা প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিব উদাহৰণ টলীউদ তাৰপিছত দৰ্শকে চি অসমীয়া চিনেমা চাবলৈ নাযায় বুলি কোৱা কথাষাৰ সঁচা নহয় অসমীয়া মানুহে অসমীয়া চিনেমা চাবই য'ত মুঠৰ মূল কথাটো হৈছে যে পাব্লিচিটি মেইন কথা তাৰপিছত আহিলে ৰঘুপতিৰ দৰে চিনেমাই উঠি অহা নতুন কিছুমান প্ৰজন্মৰ আগ্ৰহী চিত্ৰ নিৰ্মাতাক ফিল্ম মেকিং এটা পেচা হিচাপে আগুৱাই নিবলৈ অনুপ্ৰাণিত কৰিব সি এটা সেইটো ভাবিয়েই এটা ভাল লগা কথা আৰু ই বহুতকে বুজাব যে এস্থেতিক আৰু ষ্টৰীটেলিঙৰ যোনটো দিশ সেই দিশটোৱে কমাৰ্চিয়েল দিশটোৰ উপৰত গুৰুত্ব দিয়াতো যিকোনো শিল্প মাধ্যমৰ বাবে কিমান জৰুৰী সেইখিনি কথাক বুজাই পেলাব তাৰপিছত ক'ব পাৰি যে বহুত ৰেকৰ্ড গঢ়িব ৰঘুপতিয়ে লগতে ৰাজ শৰ্মা অৰুণ নাথ বৰ্ণালী পূজাৰীক বহু বিৰতিৰ মূৰত ব্যতিক্ৰমী চৰিত্ৰত দেখি ভাল লাগিলে সিদ্ধাৰ্থ শৰ্মা যে এজন ভাল অভিনেতা আকৌ প্ৰমাণ কৰিলে তেওঁ আগতে এইটোৱে জানি আহিছিলোঁ যে তেওঁ এজন মানে হাস্যৰসৰ হে শিল্পী কিন্তু এইবাৰ জনা গ'ল যে তেওঁ সকলো ক্ষেত্ৰতে সুদক্ষ তাৰপিছত এখন চিনেমাৰ সফলতাৰ আঁৰত সাধাৰণতে কেৱল যে এক্টৰজন বা এক্টেছজন থাকে তেনেকুৱা নহয় ইয়াৰ স্কীণপটখিনিও থাকে শ্ৰীৰঘুপতিৰ স্ক্ৰীপ যথেষ্ট ষ্ট্ৰং কাহিনী চিত্ৰ নাট্য সংলাপ এক্সনৰ উপৰিও ভাল লাগিল কষ্টিউমখিনি তাৰপিছত শ্ৰীৰঘুপতিত কোনো এটা দিশতে যেন খুট থাকিবলৈ দিয়া নাই আৰু প্ৰথম খোঁজতে পৰিচালকজন আছিলে সুব্ৰত কাকতি তেওঁ নিজৰ খেয়ালী মনৰ পৰিচয় দিলে ইয়াৰ দ্বাৰা প্ৰথমে যাৰ ইমান শক্তিশালী দিন বাগৰিলে যে অসমক কিবাকিবি দিব অনুমান কৰিব পাৰি সেয়া জনাই হোৱা নাছিলে ছবিখন চাই থাকিলে ভাবিবই নোৱাৰি যে এয়া পৰিচালকজনৰ এখন প্ৰথম ছবি হয় আৰু ৰবি শৰ্মাৰ এক্টিঙৰ কথা নকলেও হ'বই চাগৈ তাৰ বিশেষকৈ তেওঁৰ ফিজিক্সটোৰ কথা পঁচপন্ন বছৰ বয়সত ৰবি শৰ্মা ডাঙৰীয়াই যিখিনি কৰিছে সেয়া আচৰিত হোৱাৰে কথা তাৰপিছত আহিলে ছবিখনৰ আটাইতকৈ ভাল লাগিলে প্ৰবীণ অভি অভিনেতা অৰুণ নাথ তেওঁৰ অভিনয় আৰু মোৰ শেষ গান মেইড ইন নলবাৰীৰ বৃদ্ধ মানুহজনে চলমান খানৰ চৰিত্ৰতো ইমান নিখুঁট কৰি ৰূপায়ন কৰিলে যে সেইটো কোনো বুজাবলৈ ভাষাই নাই তাৰপিছত এইখিনিতে প্ৰথমে তেওঁৰ দীৰ্ঘায়ু কামনা কৰিলোঁ আৰু লগতে মূলতে এই ছবিখন ভাল আছিল আৰু